গ্ৰাম্য সম্প্ৰদায়ৰ যুৱক যুৱতী বুলি ক'লে আমি নিজকে ক'ব লাগিব যুৱক যুৱতী হিচাপে আমি বৰ্তমান সময়ত কৃষি কাৰ্যত গ্ৰাম্য জীৱনটোত বিশেষ জড়িত অসমীয়া মানুহ হিচাপে মই অসমৰ থলুৱা যুৱক হিচাপে এটা কথা কওঁ খেতি ৰবি শস্যই হয় বা খাৰিফ শস্যই হওক ৰবি শস্যৰ ক্ষেত্ৰত তেনেকে সৰিয়হ খেতিটোত ধুনীয়াকে কৰিলে যথেষ্ট প্ৰডাকচন পোৱা যায় তেনেকে বাৰিষা দিনৰ খেতি বুলি ক'লে ধৰক ধান খেতিটো আমি কৰোঁ ধান খেতিটো তেনে উন্নত মানৰ ধৰক কঠিয়াই হওক বা আৰু বীজটো বিশেষ ভাল হ'লে সময় সাপেক্ষে যেতিয়া ৰুব পাৰি পানী চানীৰ ব্যৱস্থাটো অসমত সঁচাকে ধান খেতি ভাল হয় তেনেকে চাহ খেতি সম্পৰ্কে কবলৈ গ'লে চাহ চাহৰো যথেষ্ট চাহিদা আছে চাহৰ ক্ষেত্ৰত ব'হাগ জেঠমহীয়া যথেষ্ট পৰিমাণৰ চাহৰ পাত পোৱা যায় অসমত সেইসময়ত বিশেষ বৰষুণৰ পৰিমাণটো বেছি হয় খৰালি দিনতকে বাৰিষা দিনত চাহৰ যথেষ্ট পাত পোৱা যায় তেনেধৰণে চিন্তা কৰি চাবলে গ'লে কৃষি বিভিন্ন ধৰণৰ খেতিয়ে আছে তেনেকে ব'হাগ জেঠমহীয়া ধৰক জিকা জিকা খেতিটো কিছু কিছু জাগাত অলপ দেৰি হয় কিছু কিছু ক্ষেত্ৰত আগত হয় আমাৰবোৰ জাগাত ধৰকচোন আমি চ'ত ব'হাগত এনেকুৱাতে জিকা লগাও এবিঘা ডেৰ বিঘা মাটিত জিকা জিকা কৰিলে যথেষ্ট পইচা পাম আমি জিকা খেতিও বেয়া নহয় ফাগুনত গুটিখিনি পচাব লাগে চ'ত ব'হাগত ধুনীয়াকে লাগি যায় জিকা জিকা যথেষ্ট মাৰ্কেটলৈ আমি বেছি উলিয়াব পাৰোঁ মৰা খেতি কৰিব পাৰি তেনেকে ফাগুন চ'তমহীয়া তেনেকে মাটিডৰা চহাই ভালধৰণে মেলি তাৰ পিছত অলপ দিন থকাৰ পিছত আকৌ ধুনীয়াকে সমান তিন চাহ বোৱাই মৰা খেতি কৰিলেও মৰাৰ বৰ যথেষ্ট প্ৰ'ডাকচন পোৱা যায় অসমীয়া ল'ৰাই এনেই নাথাকি সময় সাপেক্ষে ইডৰাৰ পিছত সিডৰা মাটি যদি ইটো খেতিৰ পিছত সিটো খেতি কৰে যথেষ্ট ধৰণৰ ফল পোৱা যায় কবি তেনেকে বন্ধাকবিয়েই হওক ওলকবিয়েই হওক ফুলকবিয়েই হওক তেনেধৰণে খেতি কৰিলে খেতি সেইকেইটা খেতিও ভাল সময় সাপেক্ষে যেনিবা পানীটো যোগান ধৰিব পাৰিব লাগিব তেতিয়া উন্নত ধৰণৰ মানে বজাৰখনেই পোৱা যায় তেনেকে লাই লাই হওক পালেং হওক ধনীয়া ধৰক ফ্ৰেন্স বীনেই হওক ভেণ্ডি এই কেইটা খেতিও ধৰক বেছি বেছি সময় নালাগে বেঙেনাটো যথেষ্ট ভাল খেতি বেঙেনাও ভাল পৰিমাণে পোৱা যায় পুলিবোৰ ভালকে ৰুব লাগে সময়ত পানী দিব লাগে তাৰ পিছত বেঙেনাত সময়ত পাতবিলাকত পোকে ধৰে তেতিয়া স্প্ৰে' কৰিব লাগে মালাথিন বা বি এল চি পাউদাৰ স্প্ৰে' কৰি দিলে তাৰ পাছত সেই পোকবোৰ আঁতৰি যায় বেঙেনা ধুনীয়াকে লাগে আৰু কেৰেলা কেৰেলা খেতিটো বেয়া নহয় কেৰেলা খেতিটো এতিয়া আমি ধান খেতি চপোৱাৰ পাছত কেৰে নৰাবোৰ কাটি মেলি ধানৰ খেৰ চেৰ এজেগাত গোটাই ৰাখিলে কেৰেলা ফাগুনমহীয়া কেৰেলা কৰিব লাগে পথাৰত কেৰেলা পুলিটো ওলোৱাৰ পাছত চাৰিও চাইডে খেৰ পাৰি দিব লাগে তেতিয়া বন নুঠে কেৰেলাও তেনেকে ধুনীয়াকে কেৰেলাও খেতিটোতো উপাৰ্জন পাব পাৰি বছৰৰ কেইবাটাও সময়ত আমি খেতি পথাৰবোৰ কৰিব পাৰোঁ তাকে আৰু খেতিবোৰত কিছুমান পোক পৰুৱাৰ উপদ্ৰৱ কেতিয়াবা বেছি হয় সেই সময়ত যেনিবা সময় সাপেক্ষে স্প্ৰে' কৰিব পাৰিলে আৰু প্ৰডাকচনটো পোৱা যায় আৰু